হেল্ল' শিৱসাগৰ ৰেষ্টুৰেণ্ট হয়নে মই ফুকন নগৰৰ পৰা কৈছিলো মই ইতিমধ্যে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰিছিলো চাওমিন চাওমিনটো ইমান জলকীয়া দিছে আৰু তেলো বেছি দিছে এইটো মই খাব নোৱাৰিম এইটো মই আপোনালোকক ঘূৰাই দিছো মোৰ কাৰণে বেলেগ এটা কম জ্বলা আৰু কম তেলৰ চাওমিন দি পঠিয়াব